শিক্ষাই সাংস্কৃতিক প্ৰথাৰ ওপৰত প্ৰভাৱ পেলায় মানে শিক্ষাৰ মাজত মানে সাংস্কৃতিক আমাৰ যিবিলাক মানে কালচাৰবিলাক ৰাখিব লাগে পঢ়াৰ কিতাপৰ মাজত মানে আমাৰ এই ধৰি লওক আমাৰ কালচাৰ যেনেকৈ ধৰি লওক আমাৰ বিহু বিহু বিষয় মানে আজিকালি ল'ৰা ছোৱালীয়েতো কিছুমান কথা গমেই নাপায় মা ধৰি লওক নাজানেই এনেকুৱা নিচিনা হৈ গৈছে বা আমাৰ ধৰি লওক যিবিলাক মানে হেৰি দৈনন্দিন মানে কিছুমান হেৰি ধৰি লওক গম নাপায় ধৰি লওক আমাৰ বহাগ বিহু বহাগ বিহুটো সাত দিনত কেনেকৈ কি হয় মানে ল'ৰা ছোৱালীবিলাকে সেইবিলাক একো নাজানেই বা ধৰি লওক শিক্ষা মানে শিক্ষা মানে হেৰি কৰিব লাগে স্কুলবিলাকত মানে ধৰি লওক এনেকুৱা বিহু কিবা কিবি প্ৰগ্ৰেম মানে সাংস্কৃতিক সেইবিলাক পাতিলে মানে ল'ৰা ছোৱালীবিলাকে গম পাব আৰু তাৰ বাদেও শিক্ষাত মানে মানুহৰ ধৰি লওক ধৰি লওক যেনেকৈ বিহু বাদেও ধৰি লওক আকৌ ফাকুৱা কিবা কিবি এনেকুৱা উৎসৱবিলাক ধৰি লওক এইবিলাক বোলে দেৱালী এইবিলাক মানে ধৰি লওক কেনেকৈ কি কৰে মানে এই বস্তুবিলাক মানে মানুহৰ মানে শিক্ষাত যদি মানে সংযোগ কৰি দিয়ে ধৰি লওক ল'ৰা ছোৱালীবিলাকে এইবিলাক পঢ়িলে মানে বস্তুবোৰ গম পাব যে আমাৰ পৰম্পৰাবোৰ ইমান ধুনীয়া মানে এইবিলাক সিহঁতি মানে প্ৰজন্মই মানে পিছলৈ ধৰি ৰাখিব বিচাৰিব নহ'লে আজিকালি মানে এই কিছুমান কথা মানে এৰাই চলা হৈছে ল'ৰা ছোৱালীবিলাকে মানে পহা শুনা ধৰি লওক কেনেকৈ হেৰি কৰিব লাগে কিন্তু এই যে আমাৰ মানে কিছুমান সাংস্কৃতিক বস্তু আছে সেইবোৰ মানে ধৰি লওক ভাওনা কিবা কিবি এইবিলাক ধৰি লওক এইবিলাকো শিকাব লাগে সত্ৰীয়া নৃত্য এইবিলাক আমাৰ কিমান সাংস্কৃতিক মানে ভাল ভাল হেৰি আছে এইবিলাক মানে শিক্ষাত যদি যোগদান কৰি মানে সপ্তাহত এদিন হ'লেও যদি ল'ৰা ছোৱালীবিলাকক স্কুল কলেজত এইবিলাক মানে শিকায় বা সেই কৰে তেনেহ'লে শিক্ষাত মানে সাংস্কৃতিক হেৰিটো বহুত আগবাঢ়ি যাব মানে আৰু ল'ৰা ছোৱালীবিলাকে বহুত নজনা কথা জানিব পাৰিব সেই গতিকে শিক্ষাই সাংস্কৃতিক প্ৰথাৰ ওপৰত বহুত প্ৰভাৱ পেলায়